গৰম দিনত ঠাণ্ডা অনুভৱ কৰিবৰ বাবে সাঁতোৰ এটা ভাল অভ্যাস সাঁতুৰিলে গৰম দিনত ঠাণ্ডাও হয় শৰীৰ চৰ্চাও হয় আৰু সাঁতোৰাটো ভাল আৰু আমাৰ যেতিয়া গৰম উঠে আমি যদি এখন নদীত গৈ খুব সাঁতুৰি সাঁতুৰি দিওঁ তেতিয়া আমাৰ ভৰি হাতবোৰ ঠাণ্ডা লাগে ভাল লাগে সেইটো কাৰণে সাঁতুৰিলে ভাল সাঁতুৰিলে বহুখিনি উপকাৰো হয় শৰীৰ চৰ্চা হয় শৰীৰ ভালে থাকে শৰীৰ যতন লোৱা হয় শৰীৰ ভাল হয় সেয়ে সাঁতোৰা এক বহুত ভাল অভ্যাস